ঘৰৰ প্ৰৱেশদ্বাৰৰ বা দুৱাৰডলিত গৰুৰ গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিয়াৰ বহুতো যুক্তি থাকে আমাৰ নামনি অসমৰ কিছুমান জিলা বা কিছুমান ঠাইত এই প্ৰথাটো চলি থাকে কিছুমান বেমাৰ আজাৰ কিছুমান অপবিত্ৰ কাম কাজৰ পৰা মুক্তি পাবলৈ এই প্ৰথাটো ব্যৱহাৰ কৰা হয় বিশেষকৈ নামনি অসমত এই প্ৰথাটো চলি থাকে গৰুৰ গোবৰ মিহলাই পানী পানী দি তাত মানে ছটিয়াই দিয়ে কিছুমান ঠাইত এইটো মানি লয় কিছুমান ঠাইত এইটো মানি নলয় গৰুৰ গোবৰৰ পানী ছটিয়াই দিলে কিছুমান অপবিত্ৰ মন বা চাফা হয় বুলি কিছুমানে গণ্য কৰে আমাৰ অসমত এইটো প্ৰায় বেছিভাগ জনজাতিয়ে এই প্ৰথাটো অৱলম্বন কৰে কিছুমান ৰাজ্যত গৰুৰ মূত্ৰ বা কিছুমান ৰাজ্যত গৰুৰ গোবৰক পূজা কৰা হয় গৰুৰ গোবৰ পানীত মিহলাই ছটিয়াই দিলে ঘৰৰ মংগল হোৱা বুলি কিছুমানে বিশ্বাস কৰি লয় বৰ্তমান যুগতো এই প্ৰথাটো চলি আছে বিশেষকৈ গাঁৱলীয়া পৰিৱেশত এইটো অৱলম্বন কৰা হয় চহৰীয়া এলেকাৰ সলনি গাঁও এলেকাত এইটো প্ৰথা চলি থকা দেখা পোৱা যায় গৰুৰ গোবৰৰ পানী ছটিয়াই দিলে ঘৰৰ দুৱাৰডলিত কিছুমান ভূত প্ৰেত বা কিছুমান অজাগতীয় বেমাৰ আজাৰ নাইকিয়া হোৱা দেখা পোৱা যায় গৰুৰ গোবৰৰ পানীত কিছুমান সাৰুৱা যুক্ত পদাৰ্থ বা কিছুমান ঔষধ যুক্ত দ্ৰব্য থাকে যিটো মিহলাই ছটিয়াই দিলে ঘৰৰ চৌপাশ বা কিছুমান আৱ আৱৰ্জনীয় বস্তু বীজাণু নাশ হয় ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰডলিত গোবৰ পানী ছটিয়াই দিয়াৰ কিছুমান ইয়াৰো যুক্তি দেখা যায় সাধাৰণতে আমাৰ অসমত গৰুৰ গোবৰ বা মাইকী গৰুৰ পৰা অহা মূত্ৰ ঠাইভেদে সেৱন কৰা দেখা যায় কিছুমান ঠাইত গৰুৰ মূত্ৰ বা গৰুৰ গোবৰ পূজা কৰা যায় গৰুৰ গোবৰত কিছুমান ঠাই লৈ পূজা কৰে ঠাই ভেদে এই নীতি নিয়মসমূহ বেলেগ বেলেগ হোৱা দেখা যায় গৰুৰ গোবৰ ছটিয়াই দিয়াৰ ফলত মানুহৰ মন পবিত্ৰ হোৱা বুলি নামনি অসমত এইটো চলি থাকে